মোৰ পৰিয়ালৰ চিনাকি বহুতো ব্যৱসায় আছে কিছুমানে তাঁত বয় কাপোৰ তাঁত বৈ কাপোৰ বিক্ৰী কৰে আৰু বিহু সংক্ৰান্তিয়ে বিহুত ডাঙৰ সৰুৱে ডাঙৰক মান ধৰি গামোচা গামোচা কাপোৰ দিয়ে আৰু কিছুমান মোৰ লগৰী ওচৰ চুবুৰীয়া দোকান আছে শাক পাচলিৰ দোকান আকৌ ব্যৱসায় আছে চেণ্ডেল বিক্ৰী কৰে আৰু কিছুমানে এনেকে মানে হেৰিবোৰ যিকোনো মনিৰমালৰ বস্তু বিক্ৰী কৰে বিক্ৰী কৰি উপাদানৰ পইচাৰে ল'ৰা ছোৱালীক পঢ়া শুনাৰ কাৰণে ব্যৱসায় পঢ়া শুনা কিতাপ পত্ৰ ইউনিফৰ্ম আদি এইবিলাক বেগ সকলোবিলাক কিনি আনি দিয়ে কিছু আকৌ কিছুমানে এইবিলাক হেৰিঅৰ দোকান আছে এইবিলাক কাপোৰ কানি কাপোৰ কানি বিক্ৰী কৰি যি উপাৰ্জন হয় তাৰ উপাৰ্জনে ঘৰ চলায় আৰু কিছুমানৰ সৰু মনিয়ৰমালৰ বস্তু বিক্ৰী কৰিও ঘৰ চলাই আৰু কিছুমানে এনেকে যোৰ কাপোৰ বয় বৈ কৰি নিজেও পিন্ধে আৰু বেলেগক লাগিলে বিচাৰি আহিলে বিক্ৰীও কৰে সেইটোৱে ওচৰ চুবুৰীয়া প্ৰায়বিলাকেই মানে তাত গৈ কৰি হাঁহ কুকুৰা পুহিও হাঁহ কুকুৰা হাঁহ কুকুৰা ব্যৱসায় কৰিও বিক্ৰী কৰে নিজেও খায় কণী পাৰিলেও বিক্ৰী কণীও বিক্ৰী কৰে আৰু পোৱালিবিলাককো কোনোবা বিচাৰি আহিলে বিক্ৰী কৰে আৰু মাংসৰ কাৰণে বিচাৰি আহিলেও বিক্ৰী কৰে সেইদৰে কণী পাৰিলেও কণী বিক্ৰী কৰে কিছুমানে আকৌ ওচৰ চুবুৰীয়া হাঁহো পোহে হাঁহৰ পোৱালিয়ে বিক্ৰী কৰে বিক্ৰী কৰি পোৱালিবিলাক আকৌ ভালদৰে ৰাখি কৰি ডাঙৰ হ'লেও বিক্ৰী কৰে হাঁহ মাংসৰ কাৰণে বিচাৰি আহিলে বিক্ৰী কৰি দি বিকি কৰে বহুতে কিছুমানে আকৌ মানে এনেকে দোকান চোকান দি দোকান দি কৰি আকৌ কিছুমানে ওচৰ কিছুমানে আকৌ খেতি কৰে খেতি কৰি ধান যিবিলাক হয় নিজে বছৰটো খায় খাই আকৌ দৰকাৰ হ'লে নিজৰ পইচাৰ অসুবিধা হ'লে বিক্ৰী কৰি বিক্ৰী কৰি পইচা লয় ঘৰৰ বস্তু কিনিবৰ কাৰণেও সেনেকে কিছু আৰু ওচৰ চুবুৰীয়া কিছুমানে শাক পাচলি বাৰী আছে বাৰীবিলাকত শাক নিজেও খায় সময়মতে কিছুমানে শাক পাচলি বিক্ৰীও কৰে বিক্ৰী কৰি এনেকে পৰিয়াল পৰিকল্পনা কৰি যায় আৰু এইদৰে কিছুমানে আকৌ কুকুৰা বিক্ৰী কৰে বিক্ৰী কৰি আকৌ ঘৰ চলাই ঘৰ চলাই আকৌ ল'ৰা ছোৱালীবিলাক স্কুলত পঢ়াৰ কাৰণেও কুকুৰা বিক্ৰী কৰি পোৱা পইচাৰে কিতাপ পত্ৰ আনি দিয়ে বেগ আনি দিয়ে সেইদৰে সকলো ব্যৱসায় আছে ওচৰ চুবুৰীয়া